অঁ হেল্লো শুক্লে এজেঞ্চি নেকি হয় হয় হয় হয় হয় মোক মানে আপোনাৰ এই পল্টন বজাৰ যাব লাগিছিল ট্ৰেইন ষ্টেচনলৈকে মোক এখন মানে অ'টো বুক কৰি দিব লাগিছিল হয় হয় হয় হয় হয় আছে ন অঁ এনেই এনেই মই বৰ্তমান এজিত আছোঁ এজিৰ পৰা আপুনি পল্টন বজাৰলৈকে পল্টন বজাৰ ট্ৰেইন ষ্টেচনটোলৈকে আপুনি বুক কৰাই দিয়ক হয় হয় হয় হয় হয় ভাৰাটো কিমান দেখাইছে হয় দুশ টকা হয় হয় হয় হয় আপোনালোকে নাই ভাৰা ভাৰাটোত আপোনালোকৰ টেনচন ল'ব নালাগে যি হয় বা দুশৰ ওপৰ হলেও মই দি দিম মই অকলে যাম প্লাছ মোৰ বেগ আছে লগত হয় হয় হয় হয় বুক কৰাই দিয়ক আৰু হয় মানে আপোনালোকৰ আজিকালিটো ট্ৰেফিক জামটো কেনেকা হৈছে আপোনালোকে গমেই পায় হয় হয় মানে পূৰা একদম মই টাইমত নাপালে ট্ৰেইনটো ট্ৰেইনতটো মানে আপুনি জানেই লেট নকৰে আৰু টাইমটো টাইমে হয় হয় ট্ৰেইন ইপিনে গুচি যাব হয় হয় মই সেইবাবে আপোনালোকক সোনকালে অলপ সোনকাল বুকিং কৰিব দিছোঁ হয় হয় হয় হয় হয় যাতে মই যাতে মানে এইটো ভাৰাটো কেনচেল নকৰে সেনেকা তেনেকা মানে ড্ৰাইভাৰ এজনক পঠাব প্লাছ আপোনালোকৰ মানে মোৰ নাম্বাৰটো দি দিয়ক ইয়াত মানে যিজন ড্ৰাইভাৰ আহিব প্লাছ মই লক্ষী মন্দিৰলৈকে অকণমান ওলাই আহিম হয় হয় হয় তেতিয়া যাতে মোক বিচাৰি পাওঁতে সুবিধা হয় তেওঁৰ হয় হয় হয় হয় হয় দাদা আপুনি যিমান পাৰে আৰু সোনকাল মানে ধৰক আপুনি দহ পোন্ধৰ মিনিট ভিতৰত যদি কোনোবা আছে আৰু এতিয়াই ফ্ৰী তাতকৈ কিন্তু যাতে দেৰি নকৰিব দেই যিমান সোনকাল হয় আৰু জানেই ন আজিকালি ট্ৰেফিক জামৰ কথা হয় দাদা হয় ঠিক আছে থেংক ইউ